মই যোৱাকালি এটা কেডবেৰী চেলিব্ৰেশ্যন পেক দোকানৰ পৰা কিনি মোৰ ঘৰলৈ লৈ আহিছিলোঁ তাৰপৰা মই যিজন ব্যক্তিক সেইটো দিলোঁ তেওঁ যেতিয়া খুলি চাইছে তো তাত প্ৰডাক্টটোৰ ভিতৰত যিখিনি চকলেটছ আছিল তাত কিবা হোৱাইট বগা বগা ফোট ফোট ফোট ফোট হৈ আছিলে তো মই কালিয়েই যোৱাকালিয়েই যিহেতু চাইছোঁ যে ডেট আছেনে নাই তাৰিখ তাৰে আছেনে নাই কিন্তু কোম্পানীৰ ফালৰ পৰা দিয়া তাৰিখ অনুযায়ী তাৰিখ ঠিকেই আছিলে কিন্তু ভিতৰত বস্তুটো বেয়া আছিলে কেডবেৰী ডেইৰী মিল্কৰ যোনখিনি চেলিব্ৰেশ্যন প্ৰডাক্ট আছিল তাৰপিছত মই দোকানখনত লৈ গ'লোঁ তেওঁলোকে ক'লে এনেকুৱা ধৰণৰ যদি ডেট থাকে তেনেহ'লে আমি একো কৰিব নোৱাৰোঁ তাৰবাবে তেওঁ লজ্জিত আৰু সেই